ব্যৱসায়ৰ ক্ষেত্ৰত জীৱ জন্তুবোৰ পুহিলে যত্ন ল'ব লাগে কাৰণ চাফ চিকুণতাই মানুহ বেমাৰ আজাৰ জীৱ জন্তু দূৰত ৰাখে আৰু ঠাই এখন পৰিষ্কাৰ কৰিলে জীৱ জন্তুবিলাকো থাকি ভাল পায় যিটো জীৱ আমি পুহো মানে ধৰক ছাগলীয়ে হওক গৰুৱে হওক ইহঁতক আমি ধৰক খোৱাবও লাগে বেমাৰ হ'লে চাবও লাগে আৰু বেমাৰ যেতিয়া হয় ডক্তৰ আছে ভেটেনেৰি তাত গৈ খবৰ দি বা ছাগলজনী হ'লেও দেখুৱাই ঘৰত দৰব পাতি খুৱাই যত্ন ল'ব লাগে আৰু গৰু আজি ধৰক আছে তাহাঁতকো দানা পানী দিব লাগে ধৰক গৰু এটো গাখীৰ দিয়ে সেইকাৰণে তাৰ অনুপাতে খোৱাবওতো ভালকে লাগে আৰু সেই খালে খুৱালে মানে সেই ভাল এটা গাখীৰখিনি পোৱা যায় ভালকে আজি গৰুটো জাতো আছে তো জাৰ্চি গৰু হওক আমাৰ দেচী গৰু হওক তেনেকেই আমি যত্ন লওঁ আৰু চাফ চিকুণ কৰি ভালকে পৰিষ্কাৰ কৰি প্ৰথমতে আমি ইহঁতক ঘৰ বনাই দিওঁ এটা জীৱ জন্তু থাকিবৰ কাৰণে এটা কুকুৰা কাৰণে হওক এইটো গঁড়াল হওক হাঁহ কুকুৰা কাৰণে গৰু ছাগলী কাৰণে হওক গোহালি হওক বা ছাগলীৰ কাৰণে চাংঘৰ গৰুৰ কাৰণে গোহালি তেনেকে বনাই দি কিনে আমি প্ৰথমতে ইহঁতক চাফ চিকুণকৈ ৰাখিব লাগে প্ৰতিটো গৰুৰ এডাল ধৰক পঘা দি কিনে বান্ধি থোৱা হয় বা ছাগলীক গঁৰাল দি চাংঘৰত গঁৰাল হিচাপে এটা ঘৰৰ হিচাপে চাং পাতি ঘৰখনত বনাই দিয়া হয় আৰু গৰু ৰাতিপুৱা যিটো গোবৰ আমি পাওঁ সেই গোবৰ আমি পেলাই দিওঁ আৰু সেই গোবৰৰ পৰা আমাৰ উপকাৰো হয় আমাৰ সাৰ হয় যিটো সাৰ আমি ধৰক উপযুক্ত সাৰ যি পথাৰত হওক কৃষিৰ ক্ষেত্ৰত হওক আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু গোবৰ আগৰ দিনততো গোবৰ আৰু মাটিৰে ঘৰ লিপি ধুনীয়া পৰিষ্কাৰ কৰি থয় গোবৰেতো বেমাৰ আজাৰ বহুতখিনি দূৰত কৰি ৰাখে বীজাণুনাশ কৰে আৰু ছাগলীও ঠিক তেনেকে ছাগলী হেয়ে মূতি দিয়ে যেতিয়া চাংঘৰ ফালে তলৰ ফালে পৰি যায় আৰু ছাগলী গোখিনি যিটো সেই গুটি ছাগলী হওক হাগে সেইখিনি সাৰি আমি চফা কৰি থ'ব লাগে আৰু ৰাতিপুৱা যিমান হওক মেলি দিয়া হয় ৰাতিপুৱাই তাৰপিছত ঘৰলে অহাৰ পিছত সিহঁতক আমি ঘাঁহ হওক চাপৰ হওক আমি দিব পাৰোঁ খুৱাব পাৰোঁ খুৱাই কিনে আমি ধৰ অলপ যত্ন ল'ব পাৰোঁ যিমান হওক নিজে প্ৰকৃতিৰ যিখিনি খাই খায় তাৰোপৰি যদি আমি নিজে নিজৰ আমি যতন ল'ব পাৰোঁ সেইটো বেছি ভাল হয় আৰু হাঁহ কুকুৰাৰ ক্ষেত্ৰততো চাউল দানা তেনেকে ওলাইছে আজি ভিন্ন ধৰক চিতিয়াই দিলে চাউলকেইটা হ'লেও কুকুৰাকিটাই খাই বা আৰু প্ৰতিটোৰ ক্ষেত্ৰত উমনি পৰা কুকুৰা পোৱালি জগোৱাৰ পৰা শেষ হ'লেকে হ'লেও অকমান চাই দিবলগীয়া হয় হাঁহৰ ক্ষেত্ৰত হওক পোৱালি অৱস্থাত চাবলগীয়া হয় তেনেকেই আজি হাঁহ কুকুৰাৰ ক্ষেত্ৰত বা জীৱ জন্তু আমি প্ৰতিটো বস্তু যত্ন ল'ব লাগে আৰু যত্ন কৰিলেহে সকলো বস্তু মৰম কৰিলেহে ভাল থাকে আৰু উন্নতি হয় আৰু ভাল মতেই জীৱ জন্তুবোৰ ডাঙৰ হয় আৰু জীৱ জন্তু মানুহৰ মানুহৰ মৰম বুজি পায় ইহঁতি বুজি পায় কি কৰিব এতিয়া কেনেকৈ কৰিব থাকিব ইহঁতি বুজি পায় কোন সময়ত দানা দিওঁ আমি কোন সময়ত খোলোঁ তেনেকৈ মানুহৰ লগতো জীৱ জন্তু এটা আত্মীয়তা থাকে আৰু জীৱ জন্তু যিমান পাৰে যিমান চাফ চিকুণতা থাকি ভাল পায় আৰু প্ৰত্যেকটোৱে হওক মানুহে হওক সকলোৱে চাফ চিকুণতা বিচাৰে জীৱ জন্তুও বিচাৰে আৰু তেনেকৈ আমি জেগাডোখৰ পৰিষ্কাৰ কৰিব লাগে ভালকৈ খুৱাব লাগে তেনেকৈ পুহিব লাগে